ছাগলী গোবৰ আমি আকৌ হেৰি দেই তাৰমানে এনেকৈ থৈ দিওঁ এই আমি পাণ চান ৰুলে মানে মানুহে কয় যে বোলে ছাগলী গোবৰ দিলে গান পাণ হয় সেইকাৰণে আমি আৰু ছাগলী তাৰমানে পাণখিনিত আমি ছাগলী গোবৰ দি দিওঁ হয়ো বাৰু ছাগলী গোবৰ দিলে পাণখিনি গান পাণ হয় নহয় খাবলৈ ভাল লাগে মছ মছ মছ তাৰপিছতে তাৰ ভিতৰতে আকৌ আমি হেৰি নহয় আৰু কি আছিলে গৰু গোবৰটো গৰু গোবৰটো আমি এডোখৰ ঠাইত তাৰমানে এনেকৈ চাফা কৰি থৈ দিওঁ সেই ঠাইত চাফা কৰি থ'লে মানে কি হয় পিছত নিবলৈ ভাল হয় তাৰমানে জেং জোং নালাগে আমি এইবোৰ পুলিত কিবা দিওঁগৈ এইফালে ৰুলে মানে তামোল পুলিত দিওঁ কিবা এটা পুলি ৰুলেও তেনেকৈ দি দিওঁ আৰু চব পুলিতে দিওঁ আৰু অলপ অলপকৈ সাঁচি পুলিত কিবা এটা চাহ পুলি চাহ পুলিত দিওঁ কিবা এটাত তাৰমানে সেনেকৈ দি দিওঁ আৰু তাৰমানে এই তে আমি কাজি নেমু এটা দিলে ৰুলেও সেইটো পুলি সেই গোবৰ এটা গোবৰ জাবৰ দি দিওঁ সব দি দিওঁ তাৰমানে একো বাকী নাথাকে আৰু সবতে দিওঁ আৰু গাহৰি গোবৰটো আকৌ আমি হেৰি নহয় গাহৰি গোবৰটো কি কৰো আমি পানীত পেলাই দিওঁ দেই ভৰি খাই যায় এনেকৈ বোলো মাছে খাব বুলি গাহৰি গোবৰটো সেইফালে পেলাই দিওঁ এনে তাৰমানে নলা দি থওঁ এনে পকা থাকে যেনিবা পকা এনেকৈ কৰি লাইন কৰি থাকে নহয় সেই পকাত পানী ঢালিলেও একেবাৰে পুখুৰীত পৰেগৈ আৰু মাছে খাবলৈ ভাল পায়